হেল্ল' দিগন্ত নেকি অ' কালি এটা হেৰি ঘটনা এটা হ'ল নহয় জানানে এটা ল'ৰা ডেলিভাৰি দিবলৈ আহিছিল সি মানে ধুনীয়াকৈ মোক ক'লে যে পাৰ্চেল এটা আছে তিনিআালি পিপল তলত ৰৈ আছোঁ মই ক'লোঁ তেনেই ওচৰ পালাহি আমাৰ ঘৰ আহি যোৱা তুমি আহি থাকিলে বাওঁহাতে দুই নম্বৰ গলিটোৱে সোমাই আহিবা তাৰ পিছত সেইটো প্ৰথম ফোন তাৰ নেক্সট আৰু এটা ফোন সি পাঁচ মিনিট সাত মিনিট পিছত কৰিছে বুজিছা নে একেবাৰে গৈ দুই নম্বৰ বাইলেনৰ পৰা আৰু মই ইমান বুজাই কৈছোঁ তুমি ইমান ওচৰৰ পৰা পালা ওচৰ পালাহি আহাঁ আকৌ এতিয়া তুমি দুই নম্বৰ বাইলেনৰ কোনটো ৰাস্তা কি কথা সুধি আছা মোৰ কিমান দিগদাৰ হয় এইখিনি সময়ত দুবাৰ তিনিবাৰ ফোন কৰি থাকিলে তোমাক মই বুজাই ক'লোঁ যে এছ বি আই এ টি এমটোৰ বিপৰীত ফালৰ গলিটো বুলি তাৰ পিছতো আকৌ ফোন কৰিছা এ টি এমৰ ওচৰলৈ আহাঁ বুলি ক'লোঁ এ টি এমৰ ওচৰলৈ আহি বুজিছানে অ' শুনা তাৰ পাছত কি কৰিলে সি এ টি এমৰ ওচৰলৈ আহি আকৌ ফোন কৰিছে ইমান দিগদাৰ হৈছে বাৰে বাৰে মই কাম এৰি এৰি গেছৰ কাম এৰি এৰি ফোন ধৰি থকা একেটা নাম্বাৰে কৰি আছে ল'ৰাটোক মই আৰু উপায় নাপায় মই খঙতেই দুষাৰমান ক'ব লগা হৈছে কিয়নো তুমি কি অসমীয়া বুজি নোপোৱা নে কি কি ভাষাত ক'ম ইমান ধুনীয়াকৈ লোকেশ্য়নটো মানে ঠাইডোখৰ বুজাই দিয়াৰ পিছতো তুমি আহি ওলাব পৰা নাই তেতিয়া ল'ৰাটোৱে কি কৈছে বুজিছা নে একেবাৰে আকৌ বেলেগ এজন মানুহক কৈছে বাইদেউ মই বেলেগ দাদা এজনক ফোনটো দিছোঁ আপুনি পাতকচোন এই ল'ৰাজনে আকৌ মোক কৈছে যে বাইদেউ সৰু ল'ৰা এটা আহিছে তেনেই সৰু ল'ৰা প্ৰথম ডেলিভাৰি দিবলৈ আহিছে আপুনি খং নকৰিব দেই ল'ৰাটোক গালি চালি নাপাৰিব বুলি কৈছে কিন্তু অলৰে মানে ইফালে মই তাক ছেকেণ্ড ফোনটোতে অলপ খঙেৰেই কিবা এটা ক'ব লগা হৈছে তোমালোকে কিয় ইমান সৰু সৰু ল'ৰাবোৰ পঠোৱা হে ঘৰ চৰ চিনি নোপোৱা আৰু তিনি নম্বৰ ফোনটোত সিজন মানুহে মোক সি মানে তাৰ টকা হ'ল এ টি এমৰ পৰা টকা উলিয়াবলৈ অহা মানুহজনক দিছে মানুহজনে আহি মোৰ পদূলিৰ পৰা মোলৈ চাই চাই বাৰাণ্ডাত মই বহি ফোনটোত কথা পাতি আছোঁ মানুহজনে কৈছে আপুনি বাৰু চকী এখনত বহি কথা পাতি আছে নেকি মই বোলো অঁ হয় তোমাকো মই দেখি আছোঁ কথা পাতি আছোঁ অ' বাইদেউ ল'ৰাটো একেবাৰে সৰু ল'ৰা নতুন ল'ৰা আপুনি একেবাৰে গালি চালি নাপাৰিব দেই এইটোৱে কৈছে মইতো ল'ৰাটো আহিলত কৈছোঁ তুমি বেংগলী ল'ৰা নেকি কি নাম তোমাৰ কৈছে নহয় মই তুমি কিয় অসমীয়াখিনি ইমান ভালকৈ ক'লতো বুজি পোৱা নাই চাবা আকৌ তোমালোকে এনেকৈ যদি ডেলিভাৰি দিয়া কাম কৰা অলপ সাৱধানে কৰিবা অলপ বুজি ল'বা কথাবোৰ মই ইমান ধুনীয়া বুজাই দিয়া পিছত তুমি মোৰ তিনিবাৰ ফোন কৰিছা তিনিবাৰ মোৰ কাম এৰি মই এৰি আহিছোঁ গেছ অফ কৰি কিবা কৰি এইদৰে একেবাৰে কথা বুজি নোপোৱা ল'ৰাবোৰক কামত তোমালোকে এপইন্ট কৰা আৰু আমাৰ নিচিনা কনজিউমাৰ মানে কি আমি এতিয়া ব্যস্ত মানুহ ন আমি বস্তু ল'বৰ সময়ত ইমান সময় খৰচ কৰিবলৈ হ'লে আমাৰ দিগদাৰি হয় তিনি তিনি কিমানবাৰ আমি ফোন ধৰিম একেটা কথাকে বুজাই বজাই একেডোখৰ ঠাই লোকেশ্য়ন কৈ ঠাইডোখৰ কেনেকৈ ওলাবা ধুনীয়াকৈ বতাই দিছোঁ যে মই দুটা ডাঙৰ বিল্ডিং আছে এটা ৰং দিয়া এটা বনাই আছে সেইটোৱেদি কাষেদি ৱালৰ দাঁতিয়ে সোমাই আহাঁ একেবাৰে আমাৰ গেটতে খুন্দা মাৰিবা ইয়াৰ পিছতো বুজি পোৱা নাই আৰু জানা দিগন্ত তোমাৰ কথা কওঁতে কৈছে তুমি চাকৰি এৰিলা বুলি মই তোমাৰ কথা কৈছোঁ সদায় দিগন্তই দিবলৈ আহে আৰু আজি আকৌ তুমি নতুন ল'ৰা আহিলা আহিলা ঘৰটোকে উলিয়াব পৰা নাই এনেকৈ তুমি কি কাম কৰিব পাৰিবা এনেকৈতো তুমি মানুহক সেৱা কৰিব নোৱাৰিবা ন ডেলিভাৰি হেৰি হেৰিয়াৰ কম্পেনীৰোনো বস্তু কেনেকৈ ডেলিভাৰি দিবা এটা ডেলিভাৰি দিবৰ কৰণে ইমান সময় খৰচ কৰিছা মোৰো সময় খৰচ হৈছে এইদৰে কৈছোঁ আৰু গতিকে সৰু ল'ৰা ছোৱালীবিলাকক দিলে অলপ ভালকৈ তোমালোকে কিবা অলপ ট্ৰেইনিংজাতীয় কিবা কিবি অলপ হেৰি বুজাই ক'বা আৰু কথা চথাও ভালকৈ পাতিব নাজানে বুজিও নাপায় এইবিলাক হ'লে অসুবিধা হয় আৰু